আপোনাৰ অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থাত শেহতীয়াকৈ লক্ষ্য কৰা উন্নয়নৰ বিষয়ে আমাক ক'ব পাৰিবনে আপুনি সঘনাই যোৱা চিকিৎসালয়ত কিবা পৰিৱৰ্তন বা উন্নতি কৰা হৈছে নেকি বুলি সুধিছে মই এই ক্ষেত্ৰত ক'ম আমাৰ অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থা শেহতীয়াভাৱে হ'লেও কোনো উন্নতি দেখিবলৈ পোৱা হোৱা নাই চৰকাৰে যিমান ঢাক ঢোল নবজালেও আজি দেখিছোঁ আমাৰ ওচৰৰেই আমি যিবিলাক এই স্বাস্থ্যসেৱাৰ কেন্দ্ৰলৈ আমি সঘনাই যাওঁ প্ৰায় আমাৰ লগৰ কোনোবা থাকে আমাৰ ডাক্তৰো আমাৰ লগৰ আছে আমাৰ বাকী কৰ্মচাৰীও আমাৰ প্ৰায় লগৰ সেইকাৰণে একো অসুখ বিসুখ নহ'লেও আমি যাওঁ তেতিয়া দেখোঁ যে কোনোবাই পেচেণ্ট এজন আনিব তাত মানে লৰাঢপৰা কৰিবলৈ নাই সিহঁতে এইফালে থওকচোন এফালে থওকচোন এনেকৈ ক'ব কৈ পিনি তাত আকৌ গোটেই যাব নোৱাৰি কিনাৰে বিছনা পাতি ভাল নহয় এই খাল জেং এইবিলাক আছে সেইমতে খাল পুখুৰী এইবিলাক চাফা নকৰে এই চৰকাৰে যিমান ঢাক ঢোল বজাই থাকিলেও যিমান চাফ চিকুণতা অৱলম্বন কৰিব লাগে চিকিৎসালয় চিকিৎসালয়ে হৈ আছে আগৰ পুৰণি পুৰণিয়ে হৈ আছে গতিকে আমাৰ মানুহৰ যথেষ্ট ইয়াত অসুবিধা হৈছে এই কিবা পৰিৱৰ্তন বা উন্নতি কৰা হৈছে নেকি বুলি ক'লে মানে সেইটোৱে ক'ম উন্নতি একোৱেই হোৱা নাই মাথো অধুন্নতিহে হৈছে গতিকে এই অধুন্নতিখিনি কৰিবলে হ'লে চৰকাৰে প্ৰতিখন হস্পিটেলত স্বাস্থ্যমন্ত্ৰী আছে স্বাস্থ্যবিষয়া আছে তেখেতলোকক সঘনাই তাত মানে পৰিদৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিব লাগে ইয়াকে কৈ